মই বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ চিকিৎসাৰ পৰা মানে চিকিৎসালয়ৰ পৰা আঁতৰি থাকিয়ে ভাল পাওঁ কাৰণ মোৰ বিশ্বাস আছে প্ৰাকৃতিক আমাৰ দৰবৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে মোৰ মাহঁতেও শিকাইছে আমি যিমান মানুহ পাইছিলোঁ বাল্যকালত তেওঁলোকৰ পৰা যিখিনি অভিজ্ঞতা প্লাছ নিজেই কৰি পেলাই যিখিনি প্ৰমাণ পালোঁ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে সেইবাবে যিমান পাৰোঁ সৰু সুৰা বেমাৰৰ ক্ষেত্ৰত চিকিৎসাল মানে চিকিৎসালয়লৈ নোযোৱাকেই আঁতৰি থাকিব বিচাৰোঁ যেনে ধৰক জ্বৰ চৰ্দি এই বস্তুটো বতৰৰ পৰিৱৰ্তনৰ লগে লগে হয় আজি আমি যদি খুব সুন্দৰভাৱে বিশ্লেষণ কৰিব জানো বা মনোনিৱেশ কৰোঁ অতি অনুমেয় সহজতে যে এইটো কিয় হ'ল আমাৰ এইটো কাৰণে হ'ব পাৰে যে আমি কেতিয়াবা বহুত ধূলি বালি খাই আহোঁ বাইক চলাই হওক ক'ৰবাত জাৰ্নি কৰি আহোঁতে আহি পেলাই আমি যদি সুন্দৰভাৱে তাক পৰিচৰ্যা নকৰোঁ নিজৰ শৰীৰটোক তেতিয়াতো আমি বেমাৰত ভুগিমেই এইটো স্বাভাৱিক প্ৰক্ৰিয়া এটা গতিকে মই মোৰ ক্ষেত্ৰত কি কৰোঁ এনে ধৰণে আহিলে সুন্দৰভাৱে মূৰ তিয়াই চেম্পু কৰি কুহুমীয়া পানীৰে গা ধুই দিওঁ আৰু যিমান পাৰোঁ কুহুমীয়া পানী ব্যৱহাৰ কৰোঁ ৰাতিপুৱাই হওক ৰাতি ক্ষেত্ৰতেই হওক বা দিনৰ ভাগত যিমান পাৰোঁ কুহুমীয়া পানী ব্যৱহাৰ কৰোঁ আৰু তেতিয়া তাৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰি মোৰ বিশ্বাস মই পাই আহিছোঁ ঠিক সেইদৰে কেতিয়াবা গৰমৰ দিনত আমাৰ ছাল ছালৰ কিছুমান ৰোগ আহে ধৰক আমি গোটেই দিনটো উৎকট গৰমত কাপোৰ পৰিধান কৰি পেলাই যেতিয়া থাকোঁ খুলি দিয়াৰ পাছতে আমাৰ স্কিনত এনেকুৱা এটা মানে ছালত এনেকুৱা এটা খজুৱতি অনুভৱ হয় যিটো আপুনি আৰু ভাষাৰে বুজাব নোৱাৰি গতিকে সেই ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ তেতিয়া কি কৰোঁ আমি যিমান পাৰোঁ হাতেৰে হওক মানে হাতৰ নিজৰ যিমান হেৰি আছে খজুৱতিটো হেঁপাহ পলোৱাকৈ অকমান খজুৱাই ললোঁ স্কিনটো তাৰ পাছতে আমি নিৰাময় হিচাপে নেমু নেমু কাটি পেলাই আমি যদি স্কিনত সানি দিওঁ পোৰিব কিন্তু তাৰ যিটো ইনফেকচন গোটেইটো নিৰাময় হৈ যায় তাৰ পাছতে আপুনি যদি পাৰে নিজৰ ঘৰুৱা আৰ্হিভাৱে প্ৰস্তুত কৰা নিমপাতৰ ৰসেৰে আপুনি গা ধোৱক কিনিব পোৱা নিম চাবোনৰ বা ডেটল দি আপুনি গা ধোৱক তাৰ পৰা সহজে আপুনি নিৰাময় পাব ঠিক একেদৰে আৰু কিছুমান ক্ষেত্ৰত দেখা যায় কেতিয়াবা জ্বৰ বিষ কিবা কিবি এনে ধৰণৰ হয় কিন্তু কেতিয়া হয় কিয় হয় আমি অনুভৱ নকৰোঁ মই এটা কথা জানো আমি কেতিয়াবা যদি লং জাৰ্নি কৰিছোঁ ক'ৰবাত থেকেচা খাইছোঁ সেই বিষটো এদিনৰ পাছত আমাৰ উকায় বা ক'ৰবাত যদি খুন্দা খাইছোঁ সেই বিষটো লগে লগে আমাক হেৰি নকৰে আমি তাৰ এদিনৰ পিছতহে অনুভৱ কৰোঁ যে মোৰ ইয়াত বিষ হৈছে কিন্তু আমি পাহৰি যাব নালাগে যে মই এই জাগাকণত যোৱাকালি খাইছিলোঁ বা উজুটি খাই পৰিছিলোঁ যাৰ বাবেহে বিষ হৈছে গতিকে ইয়াৰবাবে আপুনি অন্য এলোপেথিক বা অন্য দৰব খোৱাটো একেবাৰে উপযোগী নহয় অকমান সহ্য কৰিলেই হ'ল তাৰ বাবে নিৰাময় হিচাপে আপুনি ঘৰুৱা আৰ্হি কুহুমীয়া পানী ব্যৱহাৰ কৰক ধুনীয়াকৈ ধুই দিয়ক সেই অংশটো বা নিমখৰ টোপোলাৰে গৰম কৰি পেলাই আপুনি সেক দিয়ক আপোনাৰ বিষ নিৰাময় হৈ যাব গতিকে আপুনি ঔষধ নোখোৱাকৈও এনে ধৰণে কিছুমান বস্তু নিৰাময় কৰিব পাৰি কিন্তু তাকে নাজানি তাকে নাভাবি মোৰ ইমান বিষ হৈছে কিয় হ'ল কেনেকৈ হ'ল এই কথাটো অনুধাৱন নকৰি যদি আপুনি হঠাতে গৈ পেলাই এলোপেথিক চিকিৎসাত নামি পৰে তেতিয়া হয়তো আপোনাৰ অন্য বিসংগতি বা ভৱিষ্যতে বেলেগ ধৰণৰ ৰোগৰ উৎপত্তি হ'ব পাৰে ঠিক সেইদৰে ঠাণ্ডা দিনৰ ক্ষেত্ৰত মই এটা কথা অনুভৱ কৰোঁ মই নিজে প্ৰেক্টিকেলী পাইছোঁ যে আমি যেতিয়া মই যিহেতু ইঞ্জিনিয়াৰীং বিভাগত খাটি আছোঁ এই ক্ষেত্ৰত মই জানো আমি আমাৰ যেতিয়া ব্ৰিজত আমাৰ কাষ্টিং চলে তাত বিভিন্ন ধৰণৰ ধূলি চিমেণ্টৰ হেৰি উৰি আহে আমাৰ নাকে কাণে সোমাই আৰু বা আমি কেতিয়াবা আমাৰ মেক্সিমাম ঠাণ্ডা দিনতেই এই ধৰণৰ কামবোৰ বেছি হয় এইবোৰ কৰি আহি পেলাই আমি কেতিয়াবা যদি ইয়াৰ প্ৰতিষেধক হিচাপে বা ইয়াৰ নিৰাময়ৰ কাৰণে নিজৰ শৰীৰটোৰ যত্ন নকৰোঁ কেতিয়াবা আমাৰ পৰৱৰ্তী সময়ত দুদিনৰ পাছত আমি বেমাৰত ভুগো কিন্তু মই নিৰাময় হিচাপে এটা কথা খুব ভালকৈ বুজি পালোঁ ঔষধ হিচাপে ব্যৱহাৰ কৰিলে সকলো বস্তুৱেই শুদ্ধ খালী পৰিমাণটো কণ্ট্ৰ'ল কৰিব জানিব লাগে যেনে অমৃত হ'লেও বেছি খালে সি বিষলৈ ৰূপান্তৰিত হয় গতিকে এই ক্ষেত্ৰত মই প্ৰমাণ পালোঁ যে আপোনাৰ কাহ কফ টনচিলৰ যদি প্ৰভাৱ আহে ডিঙিত ঠাণ্ডাত আপুনি কুহুমীয়া পানীত যদি ৰাম ধুনীয়াকৈ আপুনি যিমানখিনি পাৰে ধুনীয়াকৈ খায় পাতলকে আপুনি দেখিব আপোনাৰ সেই বেমাৰটো আৰু আগবাঢ়ি নাযায় সহজে ছ'ল্ভ হয় ঠিক সেইদৰে পেটৰ কেতিয়াবা বিজুতি ঘটিলে ডিচেনট্ৰি ট্ৰাবোল খামোচ মাৰি ধৰা এই ক্ষেত্ৰত মোৰ নিজৰ দৃহ বিশ্বাস মই নিজে এটা প্ৰমাণ পালোঁ মই এণ্টিবায়টিক পায়খানাৰ বন্ধ হোৱাৰ টেবলট খাই খাই ভাগৰি পৰিলোঁ মোৰ চকু মুখ সোমাই গ'ল তথাপি মই নিষ্ঠাৰ নাপালোঁ এনিটাইম শংকাত আছিলোঁ কিন্তু মোৰ ভাতৃ বন্ধু এজনৰ লগত মৰিগাঁৱলৈ বিশেষ কাম এটাত যেতিয়া গাড়ীত গৈছিলোঁ মই বহুত ভয়ে ভয়ে গৈছিলোঁ গাড়ীত প্ৰতিটো মুহূৰ্তত তাক গাড়ী খুব লাহে লাহে চলাব দিছিলোঁ কোনো গাতত যাতে জাৰ্কিং নহয় মই যাতে কোনো ধৰণৰ জাতকা নাপাওঁ এনেকুৱা ধৰণৰ সতৰ্কতাৰে তাক লৈ গৈছিলোঁ কিন্তু মৰিগাঁও টাউন পাওঁতেই সি হোটেল এখনত ক'লে যে মোৰ ভোক লাগিছে মই কিবা এটা খাওঁ আৰু মোকো জোৰ কৰিলে আহক আপুনিও কিবা এটা খাওক মই বোলো মোৰ কোনো কাৰণতে হজম নহয় মই খাবই নোৱাৰোঁ মোক খোৱাৰ কথা ভাবিবই নোৱাৰোঁ কাৰণ মোৰ ক্ৰনিক ডিচেণ্ট্ৰিৰ টাইপ খামোচ ধৰে আৰু যায় গতিকে এইটো সম্ভৱেই নহয় কিন্তু তাৰ জোৰ জবৰদস্তিত মই ৰ'ব নোৱাৰিলোঁ সি মোক ক'লে চাওক না ইমান কম দামত ইমান ডাঙৰ ডাঙৰ বৰালি মাছৰ পিছ দিছে অকমান আপুনি খাওক বেলেগ একো খাব নালাগে নাজানো সিয়ে যে সেইখিনি সময়ত মোৰ বাবে ঔষধৰ কাম কৰিব তাৰ কথা ৰাখিব নোৱাৰি মই গাড়ীৰ পৰা নামি গৈ তাক ক'লো যে তুমি যি খোৱা খোৱা পে'মেণ্ট মই কৰিম কিন্তু মই নাখাওঁ কিন্তু সি বাৰে বাৰে নেৰানেপেৰা না খাওক অকমান খাওক অকমান খাওক কোৱা স্বত্ত কাৰণে মই লাষ্ট টাইম উপায় নাপায় বৰালি মাছৰ অকমান স্কিন খালী ভাতৰ লগত মথিয়াই পেলাই খালোঁ দুঘৰা মান আজি মই ধৰক আপোনাৰ দহ বাৰ দিন ভুগি থকা মোৰ যিটো ইমান ডাঙৰ হেৰি য'ত মোৰ চকু মোৰ সোমাই গৈছে মোৰ ষ্টেমিনাৰ নাই ভিতৰি

সেই যে মই মথিয়াই খোৱা বৰালি মাছৰ ভাত দুঘৰা পাছত মই যিটো অনুভৱ কৰিলোঁ মই মৰিগাঁৱৰ পৰা আহি সন্তৰ্পণে আহিছোঁ তাক কৈছোঁ ঐ গাড়ী লাহে লাহে চলাবি মই কোনঘৰ মানুহৰ ঘৰত সোমাব লাগে তৎ নাই সিও ধুনীয়াকৈ লাহে লাহে আনি আছে মই অনুভৱ কৰি আহি আছোঁ কিন্তু মই বাৰপূজীয়া পোৱালৈতো আগত যিটো বিষ যিটো খামোচ সেইটো কলৈ গ'ল মই বুজি নাপালোঁ মোৰ সেই অনুভৱটো একদম নাইকিয়া হ'ল লাষ্ট টাইম মই ক'বলগীয়া হ'ল ঐ মই ইমান ভয় খাই আছিলোঁ আজি মই দহ বাৰ দিনে যিটো হৈ আছিলে আজি এইচোন বৰালি মাছৰ দুঘৰা ভাত খোৱাৰ পিছতে মোৰ নাইকিয়া হ'ল গতিকে মোৰ দৃঢ় বিশ্বাস এনেকুৱা কণিক ডিচেণ্ট্ৰি বা এনেকুৱা ধৰণৰ পেট খামোচ ধৰি যদি কাৰোবাৰ খুব ডায়েৰীয়া হৈ থাকে যদি পাৰে মছলা প্ৰয়োগ নকৰাকৈ বৰালি মাছেৰে খালী ভাত মথিয়াই পেলাই খাব নিশ্চয় কোনো ঔষধ নোখোৱাকৈ ভাল পাব ধন্যবাদ